আমি উত্তৰ ভাৰতীয় খাদ্য ৰান্ধি ভাল পাওঁ আমি ধৰক মাটিমাহৰ লগত খাৰ দিওঁ আৰু মাটিমাহৰ লগত খাৰ দিয়ে তাত ধৰক মানে কচু দিওঁ আৰু দালি লগত আলু আৰু মাছৰ লগত ঔ টেঙা দি ঢেকীয়া দি জোল খাই ভাল পাওঁ আৰু ধৰক মাছে ঢেকীয়া লগত ভাজি খায়ো ভাল পাওঁ আৰু মানে ধৰক দক্ষিণ ভাৰতীয় খাদ্য আমি খাই পোৱা নাই আৰু কেনে ধৰণে ৰান্ধে আমি সেইটোও নেজানো সেইটো কাৰণে আমি উত্তৰ ভাৰতীয় খাদ্য ৰান্ধিও ভাল পাওঁ আৰু খায়ো ভাল পাওঁ আমি ধৰক গাঁৱলীয়া মানুহ গাঁৱৰ খাদ্যই আমি খাই বেছি ভাল পাওঁ সেইটো কাৰণে আমি উত্তৰ ভাৰতীয় খাদ্য কেনেধৰণে বনায় আমি নাজানো আৰু খায়ো ভাল নাপাওঁ